বিয়া বুলি ক'লে মানুহে বিয়া বহুত ধৰণে বহুত মানুহে বহুত ধৰণে উপভোগ আনন্দ উপভোগ কৰে আৰু কিছুমানে ধৰি ল কিছুমানে বিয়া পাঁচ ছয় দিনীয়াকৈ থৈ মেলি বিয়াৰ উপভোগ কৰে আনন্দ নাচি গান আৰু কিছুমানে ধৰি লওক এদিনীয়া কৰে মই বিয়াৰ আনন্দ বুলি ক'লে মইতো নাচি গান গায় খাই আৰু লগৰবোৰৰ লগত কথা পাতি সেইবোৰ কৰিয়ে ভাল পাওঁ আৰু বিয়াত ভালকৈ যোৱা কাপোৰ চাপোৰ ভাল পিন্ধি যোৱা আৰু তাত নচা মানুহবোৰক চোৱা আৰু গান চানবোৰ শুনা কইনাবোৰ কইনাক কইনাজনীক চোৱা সেইবোৰ কৰি ভাল পাওঁ আৰু খাদ্যবোৰ খায়ো ভাল পাওঁ বিয়াৰ আৰু তাত বিহু চিহু ডাঞ্চ বিহু নাচ আদি নাচি আৰু মানুহবোৰক নাচা চাই ভাল পাওঁ আৰু মই নাচিও ভাল পাওঁ বিহুত মই বিহু বিয়াত বিহু গান বাজিলে মই নাচোঁ আৰু মই আৰু মোৰ লগৰবোৰ আমি চবেই মিলি নাচোঁ আৰু আৰু গান ভাল লগা গান বুলি ক'লেতো ঢেৰ আছে বিহু অৰিজিত সিঙৰ গান আৰু

বিভিন্ন ধৰণৰ এতিয়া নামবোৰ মনত পৰা নাই কিন্তু বিভিন্ন ধৰণৰ আৰু যি যি গান বাজে সেইটোৱে ভাল লাগে আৰু সেইবোৰ কৰোঁ গান বাজিলে নাচোঁ ভালকৈ তৈয়াৰ হওঁ আৰু খাওঁ আৰু সেইবোৰ কৰিয়ে ভাল পাওঁ মই বিয়াত